ওচৰৰ ঠাই ভ্ৰমণ বুলি ক'বলৈ গ'লে বগীবিল দলং বনৰ আগৰে পৰা বগীবিল এক প্ৰিয় পিকনিক পিকনিক ঠাই বগী মানে হৈছে বগা বিল মানে হৈছে পানী য'ত পানী বৈ থাকে বগীবিল বিল নহয় চাপৰি হয় ব্ৰহ্মপুত্রৰ এটাফালে ডিব্ৰুগড় য'ত পিকনিক স্পট আছে আগতে কহৰা পোৱা আছিল তাত এতিয়া চব পিকনিক ঠাই হ'ল পিকনিকৰ প্লেচত আগতে মানুহে বনভোজৰ পিক খাইছিল আৰু এতিয়াতো তাত কেইবাখনো ধাবা টাইপৰ ৰিজৰ্ট হ'ল আগতে তাত গৈ বহুত বেছি ভাল লাগিছিল বগীবিলত কাঞ্চন জংঘাৰ নামেৰে এখন ৰিজৰ্ট আছে তাতো ভাল লাগে কাঞ্চন জংঘাৰ জাহাজত উঠি মানুহে ব্ৰহ্মপুত্ৰৰ ইপাৰ ভ্ৰমণ কৰে ভাল লাগে তাত কৰি আৰু ডিচেম্বৰ জানুৱাৰী মাহত তাত সকলো মানুহে পিকনিক খাবলৈ যায় পৰিয়ালৰ সকলো লগ হৈ বগীবিল অৰ দলংখন দলংখন হোৱাৰ পৰা ধেমাজি লখিমপুৰ আৰু ডিব্ৰুগড়লৈ অহা যোৱা সুবিধা হ'ল দলঙৰ পৰাই নতুন নতুনকৈ নতুন দুটা দুটা দুখন জিলাৰ মাজত তেওঁ সংযোজন হোৱাৰ ফলত বহুতো সুবিধা হৈছে তাৰপাছত আহে ভ্ৰমণৰ বুলি ক'বলৈ গ'লে অৰুণাচল প্ৰদেশ তাতো বাৰ মাহেই যাব পাৰে অৰুণাচল প্ৰদেশলৈ ঠাণ্ডা দিনত তাত খুব ভাল লাগে আৰু এখন ঠাই হৈছে জুক' ভেলী জুক' ভেলী বৰ ভাল ঠাই পাহাৰীয়া ঠাই ডাৱৰ বৰ ধুনীয়া মন ভাল লাগি যায় তালৈ গ'লে মানসিক শান্তি আনফালে হৈছে লংডিং লং ডিং ভাল একেবাৰে পাহাৰীয়াৰ ঠাই ঠাণ্ডা আকাশ চুব পৰা যেন লাগে আৰু দ্বিতীয়তে তাৰপাছত আহিছে আমাৰ সকলোকে আপোন ঠাই হৈছে শিৱসাগৰ জিলা শিৱসাগৰ আচলতে ক'বলৈ গ'লে শিৱসাগৰৰ বিষয়ে কৈ শেষ নহয় ইতিহাস প্ৰসিদ্ধ এখন ঠাই শিৱসাগৰত সকলো কাহিনী আছে জেৰেঙা পথাৰ জয়মতী কোঁৱৰী কাহিনী চাওডাঙৰ শাস্তি দেশৰ প্ৰতি নিষ্ঠাৰ স্বামীৰ প্ৰতি প্ৰেম দীঘলীয়া কাহিনী জয়মতীৰ তেওঁ স্বামীৰ বিষয়ে ক'বলৈ গ'লে শেষেই নহয় শিৱসাগৰতে আছে জয়দৌল শিৱদৌল দেৱীদৌল বিষ্ণুদৌল শিৱসাগৰ পুখুৰী ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু বহুতো তাত দীঘলীয়া কাহিনী আছে সেই ঐতিহাসিক চহৰখন পাঁচশ চৌৰান্নব্বৈ বছৰ ৰাজত্বৰ বহু কাহিনী গৌৰৱ অসমীয়া ওচৰতে আছে যোৰহাট যোৰহাটৰ যোৰহাটৰে যোৰহাট যোৰহাটত ক'বলৈ গ'লে এক মাধৱদেৱৰ ৰচ স্থাপন কৰি থৈ যোৱা ঢেঁকীয়া খোৱা নামঘৰ ঢেকীয়াখোৱা নামঘৰত ভাদৰ মাহত এক পবিত্ৰ স্থান হৈ পৰে ভাদৰ মাহত নামঘৰত নাম লোৱা হয় প্ৰতি দিনে নাম লোৱা হয় তাত বহুতো শ শ ভক্ত অগণন অহা যোৱা কৰে তালৈ ভাল লাগে নামঘৰত হৰিনামৰ ধ্বনীৰে সকলো মুখৰিত হৈ পৰে বহুতো দূৰ দূৰণি ভক্তসকল আহে যোৰহাটলৈ যোৰহাটৰ ঢেকীয়াখোৱা নামঘৰলৈ মাজুলী ভাল লাগে মাজুলী ৰাসৰ থল বুলি কোৱা হয় মাজুলীত মাজুলী অসমৰ সাংস্কৃতিৰ কেন্দ্ৰৰ স্থল হৈ পৰিছে মাজুলীত ৰাস ভাল লাগে মাজুলীত কেইবাখন সত্ৰ আছে তাত বহুতো দূৰ দূৰণি দেশ বিদেশীৰ লোকসকল মাজুলীলৈ আহে এই মাজুলীত খুব ভাল লগা এখন ঠাই